আমি ফাকুৱা খেলোঁ ফাকুৱা লওঁ মুখত কপালত গালত মানে সকলোৱে তেনেকে ফাকুৱা লয় আৰু আমাক ৰাখি পিন্ধাই হাতত সূতা বান্ধো সূতা বান্ধি আমি এনেকে ৰাখীবন্ধন বুলি কোৱা হয় ফাকুৱাত ৰং সানি আমি কেনেকে সূৰ্য গ্ৰহণ লাগিলে আমি নিজ চকুৰে নেচায় পানীত আমি চাওঁ তেনেকে মানে আমি এইবিলাক চোৱা মেলা কৰোঁ বা খেলা ধূলা চাওঁ ৰং তামাচা কৰোঁ হোলি ফাকুৱা তেনেকে এইবিলাক কৰোঁ আৰু